অঁ হেল্ল'

অঁ মেক্ৰ অঁ মাইক্ৰ ইকনমি আছে আপোনাক বা কোনটো ৰাইটাৰৰ লাগে বহুত কেইজন ৰাইটাৰ আছে ন মোৰ তাত এইখন সন্দিপ গাৰ্গখন আছে গ'য়েল আছে আপোনাক বা কোনখন লাগে আমিতো এনেই বুক লওঁ নৰমেলি ফৰ্টি পাৰ্চেণ্ট দিওঁ আমি যদি আপুনি চেকেণ্ড হেণ্ড লৈ আহে কিন্তু ফৰ্টি পাৰ্চেণ্ট দিলেও মানে এতিয়া বৰ্তমান প্ৰবলেমটো হ'ল যে নিউ এডুকেশ্যন পলিচি আহিছেতো ত' সেই হিচাপে যদি আপোনাৰ কিতাপখিনি মিলে ত' তেতিয়াহে আমি ল'ব পাৰিম এনে ল'লেতো আমাৰ লোকচান হৈ যাব ত' সেই হিচাপে আমি আপুনি কিতাপখিনি লৈ আহক আমি চাই কিনে আপোনাক জ ক'ব পাৰিম এনেইতো মবাইলত কোৱা পচিবল নহয় ত' আপুনি ফাৰ্ষ্টে লৈ আহক তাৰপিছত আমি দাম দৰ কৰি যদি মিলে তেতিয়া সেই হিচাপত আপোনাক কৈ দিম এটা কাম কৰা ভাইটি তুমি আমাৰ দোকানত আহি যোৱা মানে আমাৰ তাত অলমষ্ট চব ৰাইটাৰ্চে এভেইলেবল আছে অঁ তুমি তোমাক যি লাগে চব ইয়াতে পাই যাবা এনেকৈ মোবাইলত ক'লে তুমি কনফিউজ হে হ'বা ত' তাতকৈ বেটাৰ তুমি আহি যোৱা ইয়াতে একবাৰ চাই যোৱা যদি তোমাৰ ভাল লাগে ল'বা নহ'লে নল'লেও কথা নাই আমাৰ তাত চব এভেইলেবলে আছে ত' চব যি চেমিষ্টাৰৰ লাগে যি ৰাইটাৰ লাগে আৰু নাথাকিলেও আমি আমাৰ গোদামৰ পৰা আনি দিম বা বেলেগৰ পৰা আনি দিম তুমি টেনশ্যন ল'ব নালাগে তুমি আহি যোৱা খালি এবাৰ নাই নাই একদম চব পাই যাবা ইয়াতে তুমি আহিলেই হ'ল কেৱল অ'কে অঁ অঁ অঁ আহি যাবা আহি যাবা ঠিক আছে